অভি এই কি কয় হেৰি আপুনি তুমি কিবা চাকৰি এপ্লাই কৰিছানে কি

অঁ মইও ভাবিছোঁ যাওঁ বুলি গুৱাহাটী ৰেলৱে ওলাইছে আৰু কিবা কিবি ওলাই আছে এইবোৰ অঁ অঁ হ'ল

অনলাইন কৰিলি অঁ অঁ অঁ ঠিক আছে

ঠিক আছে লৈ আহিম অঁ অঁ অঁ সেইটোতো কৰা নাই ক'ব পৰা নাই সেইটো ক কাইলৈ কৰি ল'ম তেন্তে অঁ অঁ অঁ অঁ এতিয়া তুমি কিহত এপ্লাই কৰিম বুলি ভাবিছা

অঁ অঁ অঁ ময়ো শুনিছিলোঁ ওলাইছে বুলি অঁ আচ্ছা অঁ অঁ ঠিক আছে তেন্তে কাইলৈ লগ পাম আৰু ঠিক আছে অঁ অঁ ঠিক আছে অঁ